হেল্ল' উবেৰ মই অলপ আগতে এটা জাৰ্ণিৰ কাৰণে আপোনালোকৰ গাড়ীৰ হেৰি কৰিছিলোঁ মানে বুকিং কৰিছিলোঁ আৰু লগতে মই যিমানখিনি টকা হয় সেইখিনি মই পেইড কৰিছিলোঁ কিন্তু এতিয়া কথা হ'ল এতিয়া মই ঘৰুৱা অসুবিধাৰ কাৰণে মই এতিয়া এই জাৰ্ণিটো কৰিব নোৱাৰিম গতিকে মই যিটো পইচা আপোনালোকৰ তাত পেইড কৰিছিলোঁ সেই পইচাটো আপোনালোকে পে' টি এম বা জি পে' বা মোৰ একাউণ্টত ঘূৰাই দিব পাৰিবনে